হেল্ল' নমস্কাৰ ছাৰ মোৰ নাম বনজিৎ বৰ্মন মই আপ মানে অফিচৰ পৰা এটা এড পাইছিলোঁ জব ভেকেঞ্চিৰ কাৰণে তাৰ কাৰণে আপোনাক মানে মই ফোন কৰিছিলোঁ হয় হয় হয়

আগতে মই আপোনাৰ টাটা মটৰ্ছত কৰিছো এলন্টত কৰিছোঁ তাৰ পিছত আৰু অশো এই অশোকা যে অশোকাত কৰিছিলোঁ

বেছি বছৰ নহয় ছাৰ এখনত এমাহ এখনত দুমাহ এখনত ছদিন হয় ছাৰ এৰাৰ কাৰণ আছে ছাৰ মানে কি ক'ম মোৰ মানে ঘৰত বেমাৰ ছাৰ তাৰ কাৰণে মই একমাত্ৰ ল'ৰা ৰখীয়া হ'ব লাগে যে

হয় ছাৰ এই কি কৰিব আৰু মানে ঘৰৰ এটাই ল'ৰা যে যাওঁ এতিয়া ঘপককে বেমাৰ হৈ গ'লেটো যাবই লাগিব চাওকচোন ছাৰ কিবা এটা মই কাম কাম চব জানো ছাৰ কাম কামৰ কাৰণে চিন্তা নাই মই দুদিনতে শিকি যাম চব সেইটো হয় নাই নাই আমি আপোনাৰ পৰা লাগিলে কাম আগৰ নিচিনা মই দুদিন কৰি মই এনেকুৱা নহয় যে মই আপোনাৰ ছুটী ল'ম বা দুদিন কৰি চাৰি দিন নহা হৈ যাম মই সেইবিলাক ছিষ্টেম নাই দৰকাৰ হ'লে মই আপোনাৰ কামেই বাদ দি দিম তথাপিও আপোনাক লোকচান হ'ব নিদিওঁ কিন্তু যদি আপুনি চিলেক্ট কৰে আপোনাৰ তাত মানে ভালকে কাম কৰিম কাম ভাল পাব ছাৰ হয় ছাৰ নিশ্চয় ছাৰ নিশ্চয় ঠিক আছে ঠিক আছে ছাৰ